হয় অঁ হেল্ল' মই মন্দিৰা চেতিয়া মই কৈছোঁ যিহেতু এতিয়া বিহুৰ বতৰ গতিকে মই তোমাৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ আচলতে তুমি যিহেতু এতিয়াৰ প্ৰজন্মৰ যুৱপ্ৰজন্ম গতিকে কোৱাচোন তেতিয়াৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত কিবা পাৰ্থক্য দেখা নেকি তোমালোকে হয় হেল্ল' আৰু এতিয়া যিহেতু যিবোৰ আজিকালি বিহু প্ৰায় মঞ্চতে শেষ হৈছে ক'বলৈ গ'লে মঞ্চতে আৰম্ভ হয় মঞ্চতে শেষ হৈছে আৰু তাতোতকৈ ডাঙৰ কথা আচলতে বিহু তিনিমহীয়াকৈ পাতিব ধৰিছে বৰ্তমান লোকসকলে বৰ্তমান নৱ প্ৰজন্মই কি ক'বা সেইটোৰ সন্দৰ্ভত হয় হয় তোমাৰ কথাখিনি খুবেই ভাল লাগিল তুমি খুবেই আজিৰ প্ৰজন্মৰ সৈতে প্ৰতিনিধিত্ব কৰি তুমি খুব ধুনীয়াকৈ কথাখিনি কৈছা আৰু তোমাৰ কথাখিনিৰ পৰা সকলো দৰ্শক শ্ৰোতাই খুব উপকৃত হ'ব বুলি আমি ভাবিছোঁ খুব বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালৈ তুমি যে এইখিনি সময় দিলা আমাক অশেষ ধন্যবাদ তোমালৈ